হেল্ল' বেমাৰত হেৰিত যাবা যাবি না হস্পিটেলত বৰপেটা তাতে অলে আহ

অঁ সেইকাৰণে চিভিলতে দেখাম

অঁ কিমান দেৰী লাগিব দহ পোন্ধৰ মিনিত আহি পাবি এখন অঁ দে দহ পোন্ধৰ মিনিটত আহি পেলাই হ'ব দে ময়ো অলং আৰ লাহে লাহে